দাদা আমি গৈ পাওঁতে কিমান সময় লাগিব এইটো নতুন ৰাস্তা এইটো ৰাস্তাৰে মই আজিলৈকে অহা নাই মোৰ অলপ যাৱতীয় কাম থকাৰ বাবে সোনকালে তালৈ যাব লাগিছিল অনুগ্ৰহ কৰি সময়টো জনাব নেকি আমি কিমান সময়ত তাত পামগৈ